ভাৰতৰ যি চাকৰিৰ বজাৰখন আছে সেইখন ক'বলৈ গ'লে খুব মুক্তও বুলি ক'ব পাৰি আৰু খুব সাঙোৰ খোৱাও বুলি ক'ব পাৰি কাৰণ মুক্ত এইটো ক্ষেত্ৰত ক'ব পাৰি যে আমাৰ যি বেচৰকাৰী অনুষ্ঠানসমূহ আছে তাত আমাৰ উজুভাৱে আমি চাকৰি পাব পাৰোঁ কিন্তু তাৰ যি দৰমহাৰ যি পদ্ধতি সেই পদ্ধতিৰ বিষয়ে ক'বলৈ গ'লে খুব দিগদাৰি কাৰণ কেলে আপোনাৰ তাত পইচাৰ যি ইনকম সেই ইনকমটো আপোনাৰ বহুত বেছি নহ'ব নহয় কেতিয়াবা আপোনাৰ যিমান ওপৰলৈ গৈ থাকে সিমান বেছি আপোনাৰ দৰমহা বাঢ়ি গৈ থাকে কিন্তু ঠিক তাৰ আপোনাৰ খাটনিও ঠিক বেছি কিন্তু আমাৰ যি চৰকাৰী অনুষ্ঠানসমূহৰ যি আপোনাৰ চাকৰি পোৱা যি ব্যৱস্থা সেই ব্যৱস্থাটো খুব জটিল কাৰণ কেলে আজিকালি এতিয়া যি আমাৰ প্ৰজন্ম লাহে লাহে বাঢ়ি গৈ আছে আৰু সকলোৰ এইটোৰ পিছত সেইটো প্ৰজন্ম আৰু বেছি শিক্ষা গ্ৰহণ কৰি কৰি গৈ আছে তাৰ বিনিময়ত কি হৈছে আমাৰ কিছুমান বস্তু যেনে এতিয়া সাধাৰণ আগতে এজন শিক্ষকৰ চাকৰি পাবলৈ বাবে মানুহ এজন জাষ্ট চিম্পুলভাৱে বা উজুভাৱে অকল বি এ বা আমাৰ যি ডিগ্ৰী সেই বি এ ডিগ্ৰী পঢ়িলেই তেখেতে এখন স্কুলত চাকৰি পাইছিলে বা মাষ্টাৰ্চ পাছ কৰা পিছতে এম এ পাছ কৰাৰ পিছতে চাকৰিটো পাইছিলে কিন্তু এতিয়া কি হৈছে আপোনাৰ এজন শিক্ষকৰ সেই চাকৰিটো পাবলৈ যাওঁতে আমাৰ কি হ'ব সেই আপোনাৰ বি এড দৰকাৰ হ'ব নেট দৰকাৰ হ'ব পি এইচ ডি দৰকাৰ হ'ব কিন্তু এইটো বস্তু নাচায় যে চোৱা নহয় যে আমাৰ কি বুলি কয় এই সেই পঢ়োৱা মানুহজনৰ বা সেই বি এড ডিগ্ৰী যদি কোনোবাই উপলব্ধ কৰিলেওঁ তেখেতৰ পঢ়োৱাৰ ক্ষমতা কিমান আছে কেনে ধৰণে পঢ়াই ইণ্টাৰ্ভিউ মেথডটো নাই অকল ইণ্টাৰ্ভিউ প্ৰচেছ নাই অকল যে পৰীক্ষা এটা দিলে পাছ কৰিলে হৈ গ'ল সেই বস্তুবোৰ কিছুমান বস্তু আছে তাৰ ওপৰঞ্চি আমাৰ এতিয়া চৰকাৰী চাকৰিত আমি কোনোবা চৰকাৰী কাৰ্যালয় এটাতে আমি চাকৰি কৰোঁ কিন্তু তাৰ বাবে যিটো পৰীক্ষাৰ যি পদ্ধতি সেই পদ্ধতিটো মানে কি হৈছে আমাৰ তাত আপোনাৰ বিভিন্ন ধৰণৰ পদ্ধতিত আপোনাৰ পৰীক্ষা দিব লাগে সেই পৰীক্ষাত আপোনাৰ অংক আহে ৰিজনিং আহে ইত্যাদি আহে সেইখিনি বস্তুচোন আমাৰ প্ৰয়োজনে নাই এটা এখিনি মানুহৰ লগত কেনেকৈ কথোপকথন কৰিব লাগে কেনেকৈ ধৰণে সেই কামখিনি আগবঢ়াব পাৰি সেই কাম সেই কামখিনি কৰিব পাৰি সেই জ্ঞানটোহে দৰকাৰ আমাৰ এটা চৰকাৰী কাৰ্যালয়ত আমি অংক জানি কি কৰিম আমি ৰিজনিং জানি কি কৰিম সেইখিনি কথা প্ৰথম কথা আৰু তাৰ ওপৰঞ্চি এইবোৰে আৰু প্ৰত্যাহ্বান অকল এইটো বুলি নহয় আৰু ঢেৰ ধৰণৰ প্ৰত্যাহ্বান আৰু কিছুমান আছে যেনেকৈ বয়সৰ সীমা যেনেকৈ আমাৰ ভাৰতত যেনে এতিয়া কাষ্ট যি পদ্ধতি সেই কাষ্ট পদ্ধতিৰো আমাৰ বহুতখিনি উন্নয়ন কৰিবলৈ দৰকাৰ কাৰণ এতিয়াৰ দিনত বি আৰ আম্বেডকাৰে যি আমাৰ কাষ্টৰ প্ৰচেছ বস্তুটো বনাই থৈ গৈছিলে সেই বস্তুটো এতিয়ালৈ প্ৰয়োজন হৈছিলে কিন্তু এতিয়া যি আধুনিক ভাৰত সেই আধুনিক ভাৰতত আমাৰ কাষ্টৰ কোনো প্ৰয়োজন নাই সকলো অকল এটাই বস্তুৰ প্ৰয়োজ হৈছে সেইটো হৈছে আমাৰ নিম্ন বিত্তি যি আমাৰ পইচা কমোৱা লোক তাৰমানে আমাৰ যি আমি ল' লেভেল ইনকাম পিপল বুলি যি আমাৰ ইংলিছত কয় বা অসমীয়াত আমি নিম্ন বিত্তি মানুহ বুলি যি বুলি কওঁ বিত্তি ওপৰত হে দৰকাৰ এতিয়া যাৰ টকা কম তেওঁলোকক সেই সুবিধা কিছুমান দিবলৈ দৰকাৰ কিন্তু যাৰ এই কাষ্ট চিষ্টেম কি কৰিব মানুহক আৰু পিছ পৰাই দিছে আৰু মানুহক ধ্যান বিভেদ কৰিছে প্ৰথম কথা আৰু ছেকেণ্ড কথা তাৰ কাৰণে কি হৈছে আমাৰ কিছুমান উপলব্ধ থকা বস্তু মানুহে দুই নম্বৰী কৰি হ'লেও এই কাষ্টখন ওলিয়াই মেলি এই চাকৰিটো ল'বলৈ গৈ আছে ত' এইখিনি কথা আৰু আৰু প্ৰত্যাহ্বান বুলিবলৈ এইয়াই আৰু আমি কিনো ক'ম এতিয়া কাষ্ট বুলিবলৈ আপোনাৰ সেই নম্বৰ চিষ্টেম আহি যায় কোনোবা এজন মানুহ সেই একে নম্বৰ পঢ়ি পিনে সি এশ নম্বৰ পাই পিনেও কোনোবাজনে চাকৰি নাপায় কিন্তু কোনোবাজনে আকৌ সেই ত্ৰিছ চল্লিছ নম্বৰ পাইয়েই চাকৰি পায় এইটোটো কোনো ধৰণৰ আমাৰ ন্যায় নহয় বুলিয়েই ক'ব পাৰি